হেল্ল' পূজা কি কৰি আছ' তাকে মই তোক আধা ঘণ্টামানৰ আগৰপৰা ফোন মাৰি আছোঁ এই হেৰি ৰাতিপুৱা পা অকণমান গাটো বেয়া তাকে মই ভাবিছোঁ বোলো হেৰি হেৰি ডক্টৰ ওচৰলৈকে যাওঁ এই ওচৰৰে ক্লিনিকখনলৈ যাওঁ বুলি ভাবিছোঁ এই মৰঙি ফালে তাকে মা তাকে মাকে লগত লৈ যাওঁ বুলি ভাবিছোঁ তাৰপিছত হেৰি হ'ল মই মানে নেটৱৰ্কটো নাপায় যে আমাৰ ইয়াত সেইকাৰণে বোলো হেৰি হ'ল এইটো কি কয় এই তই মেপত চাই দেচোন মোক মানে এড্ৰেছটো মোক চাই দে কেনেকৈ যাব লাগিব নাই ইয়াৰপা যেনিবা যাম গৈ মই প্ৰথম বৰ্তল চাৰিআলি পাম তাৰপিছত তাৰপাছত মই কোনফালে যাব লাগিব সোঁ ছাইডে ন অঁ অঁ তো সোঁ ছাইডে গৈ অঁ অঁ তাৰপিছত কিমান যাব লাগিব চাগে পোনে গৈ থাকিলে হ'ব নেকি আৰু কিবা অঁ অঁ কি মেডিকেলখনৰ নাম আয়ুস মেডিকেল অঁ অঁ ঠিক আছে ঠিক আছে হ'ব দে তেতিয়া অঁ মই তোক আকৌ দৰকাৰ হ'লে মই তোক ফোন কৰিম দেই